আমাৰ অঞ্চলত সকলো ধৰণৰে খেতি ভাল হয় যেনে আপোনাৰ মাটিমাহ সৰিয়হ কুঁহিয়াৰ মৈ বেঙেনা নেমু অমিতা ধান এই সকলো ধৰণৰ খেতি আমাৰ ইয়াত ভাল হয় আলু পৰা আদি কৰি গতিকে সেইসমূহৰ দ্বাৰা আমি নিজৰ মানে হাত খৰচে আমি ওলিয়াই ল'ব পাৰোঁ এটা সৰু সুৰা আমি বিজনেছ হিচাপে আমি তাক ব্যৱহাৰ কৰোঁ আমাৰ সব সকলো ধৰণৰ শাক পাচলি আমাৰ ঘৰতে নিজৰ বাগিচা আছে তাত আমি নিজে কৰোঁ অমিতা বাগিচা হওক বা কিবা পাচলিৰ বাগিচা হওক এই সকলোবোৰ নিজে উৎপাদন কৰিব পেলাই আমি বেচা কিনা কৰি পেলাই আমি নিজৰ দৈনিক খৰচটো আমি ওলিয়াই ল'ব পাৰোঁ তেনেকৈ আমাক সহায় কৰি আহিছে তাৰ বাহিৰেও বজাৰত যিটো আমাৰ লেঠা কিছুমান সাৰযুক্ত শাক পাচলি পোৱা যায় সেইবোৰৰ পৰা আমি মানে বাচি থাকোঁ নিজৰ ঘৰত লোকেল উৎপন্ন হোৱা আমাৰ খাদ্য ফল মূল আদিবোৰ খাই আমাৰ লাভৱান্বিত হয় বুলি আমি ভাবোঁ